ভাৰতৰ প্ৰত্যেকেই চাহ ভাল পায় আপুনি ঘৰত চাহ কেনেকৈ বনাই বুলি ক'লে মই সঁচাকৈ চাহ বনাওঁ মই নামেৰি চাহটো আনো টেমাত ধুনিয়াকৈ ভৰাই থোৱা থাকে এই ৰাতিপুৱা ম'ৰ্নিং ধুনীয়াকৈ গেছত ষ্ট'ভটো অ'ন কৰি পানী দুকাপ লওঁ দুকাপ পানীত ধুনীয়াকৈ দি দিয়াৰ পাছত উতলিব যেতিয়া উতলোতে মই চাহ পাতৰ টেমাৰ পৰা চাহ এক চামুচ দি দিওঁ তাৰ পিছত পানীৰ পৰিমাণত চেনী দি জোখত দিওঁ তাৰ পিছত লং এটা দি দিওঁ কেতিয়াবা ইলাছিও অকণমান দিওঁ তাৰ পিছত এনেকৈ ধুনীয়াকৈ উতলাও উতলোৱাৰ পাছত আৰু নমাই দিওঁ তাৰ পৰা কাপকেইটা ধুনীয়াকৈ ধোৱাৰ পাছত তাতে চাহটো চেকনিৰে চেকি পেলাই তাৰ অলপ সময় পাছতে নেমু নেমু কাটো নেমু কাটি নেমুৰ ৰস অকণ অকণ দি দিওঁ তাৰ পিছত আমাৰ গোটেই পৰিয়ালটোক তেনেধৰণেই চাহ খাবলৈ দিওঁ চাহৰ অভ্যাস সঁচাকেই আমাৰ আছে প্ৰত্যেক দিনাই আমি কমেও তিনি কাপমান চাহ খাৱেই ৰাতিপুৱা দুপৰীয়া আৰু গধূলি আৰু আলহী দুলহী আহিলেতো তেতিয়াটো বেলেগ কথা আৰু তেতিয়াতো বেছিয়ে হয় আৰু কেতিয়াবা এনেকৈ চাহ বনাই আমি খাই থাকোঁ মানে কেতিয়াবা বুলি নহয় আৰু এইটো কণ্টিনিউয়ে আৰু